হয় প্ৰতিভা ষ্টৰত লাগিছেনে অঁ হেৰি মই মানে বাইদেউ এই ডিব্ৰুগড়ৰপৰা কৈছিলোঁ দোকানতে আছেনে অঁ হেৰি মই মানে এই আমাৰ বিয়া এখন আছে বিয়াৰ বাবে মানে সকলোখিনি কাপোৰেই ল'ম বুলি ভাবিছিলোঁ এনেই হেৰি মেইন পাটৰ মেইন চিটযোৰৰ দাম এতিয়া কিমান হৈ আছে বাৰু অঁ তাৰ পিছত আৰু হেৰি মুগা অঁ এই কিমান দামৰ আছে এনে হায়েষ্ট দাম অঁ অঁ ন অঁ অঁ অঁ হেৰি টচ মুগাৰ আছে নহয় ন অঁ টচ মুগাৰো লাগিব মানে এযোৰ আৰু চাৰে পাঁচমানত পাম ন অঁ অঁ মানে এই টচ মুগাযোৰ ধৰক এই চিম্পুলই লাগে আৰু মেইন চিটযোৰত অলপ হেভি ৱৰ্ক কৰা লাগিব আৰু তাৰ পিছত আৰু একেবাৰে হেৰি মান ধৰা কাপোৰবিলাকো পাম নহয় ন অঁ তাকে হেৰি দোকান এনেই কেতিয়াৰপৰা কেতিয়ালৈ খোলা থাকে বাৰু

হয় নেকি আমি যাম বাৰু এইকেইদিনতে মই গ'লে মানে ফোন কৰিম বাৰু আপোনাক অঁ আৰু হেৰি মান ধৰা কাপোৰ কিমান কিমান দামী আছে এই কাপোৰবিলাক ধৰক এই ধৰক এনেকুৱা কটন কটন অঁ হয় নেকি তাৰ পিছত এই এনেকুৱা কটনৰবিলাক কম নহয় ন অঁ তাৰ পিছত হেৰি এই দৰাৰ কাপ সাজযোৰো থাকিব নহয় অঁ তাৰ পিছত আৰু হেৰি তাৰ পিছত এই দৰাৰ এনেকুৱা পাটৰ কুৰ্তাবিলাক পাম নহয় ন সেইবিলাকৰ দাম কিমান লয় অঁ পাঁচ হাজাৰমানত গোটেই সাজযোৰ পাম মানে ন অঁ ঠিকেই আছে বাৰু হেৰি তাৰ পিছত আৰু এই শৰাই ঢাকনি এইবিলাকো পাম নহয় ন অঁ সেইবিলাকৰ দাম কেনেকুৱা মানে অঁ অঁ অঁ আৰু কি কয় গাৰু কভাৰ বেডশ্বট এইবিলাকো থাকে নহয় আপোনালোকৰ দোকানত অঁ অঁ ঠিকেই আছে হেৰি মই মানে বিয়াখনৰ সম্পূৰ্ণ বজাৰ কৰিমগৈ বুলি ভাবিছোঁ তাতে আৰু তাৰোপৰি মানে হেৰি তোলনি বিয়া এখনৰ কাৰণেও এযোৰ পাটৰ কাপোৰ লাগিব মানে এযোৰ ইমান বেছি মানে হেভি নালাগে অলপ কম প্ৰাইজত হ'লেও হ'ব আৰু এই ধৰক পাঁচশৰপৰা ছয় সাতমানৰ ভিতৰত হ'লেই হ'ব পাম নহয় ন অঁ অঁ ল'বগৈ যাম বাৰু এইকেইদিনতে মই গ'লে ফোন কৰিম আপুনি দোকানতে থাকিবই নহয় অঁ অঁ তাৰ পিছত এতিয়া আৰু হেৰি ঠাণ্ডা দিনত এনেকৈ ল'ব পৰা এৰী চাদৰবিলাক আছেনে ষ্টলবিলাক তাকে তেনেকুৱা কেনেকুৱা কেনেকুৱা দামৰপৰা আছে এইবিলাক অঁ পাঁচশ টকাৰপৰা পাম ন

অঁ অঁ হ'ব বাৰু হেৰি মই যাম এই দুই এদিনৰ ভিতৰতে হেৰি তাৰ পিছতে বাকী আপোনাৰ ভাল আৰু ন অঁ মোক চিনি পোৱা নাই চাগৈ মই আপোনালোকৰ দোকানলে প্ৰায় গৈয়ে থাকোঁ অঁ অঁ বাকী সেই কাপোৰবিলাক ভালপাওঁ যে তাৰ দামো ভালেই থাকে সেইকাৰণে বোলো এই আপোনালৈ বোলো ফোন এটা কৰিলোঁ অঁ হেৰি হ'ব তেতিয়াহ'লে দিয়ক